মই মানে মাছ মাৰিতো বহুত ভাল পাওঁ সৰুৰ পৰাই আগতে চাৰি পাঁচজনী গোট খাই লৈ আৰু জাকৈ কঁকালত এটা খালৈ এটা বান্ধি লওঁ আৰু লৈ ফূৰ্তিতে চাৰি পাঁচজনী গোট খাই লৈ মাছ পথাৰত গৈ জাকৈ বাওগৈ এই আহাৰ শাওণ মহীয়া যে হাল নোবোৱা মাটিত চিপিচনি পানী থাকে তাত আৰু খুব জাকৈ বাও আৰু সৰু সৰু মাছ উঠে ফূৰ্তিতে কিমান সময় বালো কি কথা সেই বিলাক আৰু মানে সময়ৰ কথা নাহেই আৰু তাৰ পিছত আৰু ডাঙৰ হোৱাৰ পৰা গম পালোঁ যে আমাৰতো জীৱিকাৰ উপায় নাইয়ে সেই কাৰণে কি কৰোঁ মাছ ধৰিবলৈ যাওঁ বিলত তাত কিছুমান এইবিলাক দল চল বিলাক আছে বহুত মানুহ গোট খায় অকল মই বুলিয়ে নহয় আমাৰ জীৱিকাৰ যিখিনি মানুহ আছে সেইখিনি গোটেইখিনি গোট খাই লৈ দল চল ফালি কৰি লৈ যিবিলাক পলহ চলহ মাৰোঁ মাৰি লৈ যিখিনি মাছ পাওঁ আৰু সৰু সৰু কেইটা খাওঁ ডাঙৰ কেইটা আহি বেচোঁ সেয়াই ঘৰৰ নিমখ তেলৰ পৰা আদি কৰি সেইখিনি আনিব লগা হয় কাৰণ আমাৰ জীৱিকাৰ পথ সেইটোৱেই কেতিয়াবা আকৌ বিলত গৈ পেলাই কিছুমানে জাকৈ নিয়ে কিছুমানে পলহ নিয়ে তেনেকৈ সাল সলনি কৰিয়েই পলহো বাও জাকৈও বাও সাল সলনি কৰিয়ে যিখিনি মাছ পাওঁ আৰু আকৌ তেনেকৈয়েই আনোঁ আনি পেলাই আকৌ তেনেকৈ নিজে আৰু বজাৰলৈ লৈয়েই যাওঁ আৰু বজাৰলৈ লৈ গৈ বেচোঁ বেচি যি যি কেইটা পাওঁ আৰু সেইকিটাই আহি ঘৰ চলাবলগীয়াও হয় নিজেও কাপোৰ কানিৰ পৰা আদি কৰি দুটা এটাকৈ গোটাই গোটাই তেনেকৈয়েই কাপোৰ কানিও ল'বলগা হয় মাছ মৰাটোতো বহুতেই ভাল পাওঁ এতিয়া আৰু মাছ বুলিবলৈ এতিয়া নাইকিয়া হৈছে পথাৰত কাৰণ পানীয়ে নহয় বতৰত এতিয়া আহাৰ মহীয়া পথাৰত পানীয়েই নাই এতিয়া মাছ ক'ৰ পৰা হ'ব প্ৰত্যেকৰে ঘৰত ফিচাৰি হ'ল ফিচাৰিতেই মাছ হ'ল পথাৰত এতিয়া পানীয়ে নাই মাছ হ'বলৈ গতিকে এতিয়া মাছৰ বৃত্তিটো নাইকিয়াই হ'ল আমি এতিয়া মাছ ধৰিবলৈ আমাৰ জেগাই নাই আগতে এতিয়া যেনেকৈ জকাই বাইছিলোঁ এতিয়া জকাই ওপৰত উঠি আছে জকাই বাবলৈ পথাৰত পানীয়ে নাই গতিকে চলা অকণমান অসুবিধা হৈছে আৰু কাৰণ আগতে মাছকেইটাকে বেচি পেলাই চলিছিলোঁ এতিয়াতো সেই বুলিবলৈও নাই এতিয়া কি কৰি কেনেকৈ চলিম কোনোবা সময়ত চিন্তা কৰিয়ে পাৰ নোপোৱা হৈ যাওঁগৈ কাৰণ আমাৰতো তেনেকুৱা মাটি বাৰীও নাই ডাঙৰ এটা ফিচাৰি খান্দি লৈ পেলাই তাতে মাছ পুহি পেলাই তাৰ পৰাই উঠাই নি মাছ বেচিমগৈ বুলি আমি বৰ দুখীয়া মানুহ এই মাছ বেচিয়েই যেনেতেনে চলি থাকোঁ এতিয়া পথাৰতো পানী দুনি নাই আৰু জাকৈ ওপৰত উঠি আছে আৰু এতিয়া মানুহো বহি আছোঁ তাৰ বাহিৰে এতিয়া কি কৰিম আৰু উপায়টো নাই সেই কাৰণে এতিয়া বাৰীতে জলকীয়া বেঙেনা যি পাৰিছোঁ তাকে শাক খাৰ অধিক কৰিছোঁ আৰু সেয়াকে উঠাই উঠাই নি আৰু জলকীয়া কেইটামান সেই বেঙেনা কেইটামান সেইকেইটাকে নি পেলাই বজাৰত বেচোঁ আৰু তাৰে যিকেইটা পাওঁ আৰু সেই কেইটাই যেনেতেনে চলি আছোঁ আৰু এতিয়া আৰুতো আৰু অমিতা জাতিলাও ৰঙালাওবিলাকতো কৰিবই নোৱাৰি আমাৰ চাইডে আৰু একেবাৰে বান্দৰৰ পৰা অৱস্থাই নাই জাতিলাওতো আৰু একেবাৰে পাতৰ সৈতে ছিঙি কৰি খাই আৰু অমিতা আজি ৰুলে কাইলৈ আগটো ছিঙিয়ে নিয়ে গতিকে ৰুবই নোৱাৰি ৰোৱাৰ ভিতৰত আৰু তিতা কেৰেলা ভাত কেৰেলা জলকীয়া সেই কেইটা ৰুব পাৰি আৰু সেইকেইটাকে ৰুই আৰু তাতে যি এটা লাগে আৰু সেইকেইটা বজাৰতো বেচোঁ নিজেও কিনি বিকি খাবলৈ পইচা নাইয়েই নিজেও খাওঁ তেনেকে বৰ্তমান চলি আছো আৰু